অঁ হেল্ল' অঁ মই মানে হেৰি ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ কোন জেগা মানে অঁ হাবুঙলৈ ফুৰিব যাম বুলি ভাবিছিলোঁ অঁ কেইদিনমান দিন হ'ব দুদিনমান লাগিব বাৰু কি তুমি হেৰি কিমানমান ল'বা বাৰু ভাড়াটো হয় হয় হয় নেকি দামটো বেছি হৈছে নহয় তুমি পাৰা যদি চাৰিশমান লোৱা অঁ কিয় পাৰিব পাৰিবা লোৱা হয় হ'ব দিয়া তুমি ল'বা আৰু কিবা এটা চিন্তা কৰি খালি পোন্ধৰশমান নল'বা আৰু অকণমান কমাই ল'বা দেই তুমি চিন্তা কৰি চোৱা হ'ব বাৰু দিয়া